আমি আমাৰ গাঁৱত ঘৰ এটা বনোৱাৰ সময়ত সকলোকেইটা দিশেই চাবলগীয়া হয় কিয়নো আগধৰি ঘৰ বনোৱাৰ জেগাটো চাৰিওদিশে আমি ৱাল মাৰি বা নিজৰ বাউণ্ডেৰীটো ঠিক কৰি ল'ব লাগে তাৰপিছতে ঘৰৰ ভেটী এটা বনোৱা হয় আৰু এই ভেটীটো বনাওঁতে সদায় আমি আমাৰ ঘৰটোৰ যাতে মেইন দৰজাখন সদায় পূৱ দিশে হয় তাৰ প্ৰতি আমি লক্ষ্য ৰাখিব লাগে কিয়নো আগৰ পৰাই চলি অহা কিছুমান প্ৰবাদ আছে আমি শুনিবলৈ পাওঁ যে ঘৰ এটা বনালে তাৰ নিৰ্দিষ্ট কিছুমান দিশত নিৰ্দিষ্ট বস্তু থাকিব লাগে মানুহে ঘৰৰ মেইন দৰজাখন খুলিয়েই সদায় পূৱফালে বেলি উদয় হোৱাটো দেখিব লাগে ই বোলে ঘৰৰ কাৰণে শুভ লক্ষণ আনহাতে আগৰ পৰাই আমি শুনিবলৈ পাইছোঁ যে ঘৰ এটা বনোৱাৰ পিছতেই ঘৰটোৰ কোন দিশে কি কি বস্তু থাকিব লাগে অমি ডাঙৰৰ পৰা শুনিছিলোঁ যে ঘৰটোৰ সদায় পূৱ দিশে ভঁৰাল হ'ব লাগে পশ্চিম দিশে গঁৰাল হ'ব লাগে উত্তৰ দিশে হ'ব লাগে আমাৰ যিটো ৰান্ধনিশাল চৰু আৰু দক্ষিণে গৰু দক্ষিণ ফালে বোলে গৰু ৰাখিব লাগে পশ্চিম ফালে সদায় অন্যান্য যিবোৰ চৰাই চিৰিকতিৰ গঁৰাল আছে সি থাকিব লাগে আৰু ঘৰৰ পিছফালে সাধাৰণতে শৌচাগাৰ পানীৰ ব্যৱস্থা আদি ৰখা হয় যিহেতু সন্মুখ চাইডে নহয় যদি সন্মুখত কিছু লোকে ভাৱে যে আমাৰ উপাসনা স্থলী থাকে ৰাখিব লাগে তেতিয়াহ'লে আমি পূৱ দিশতে ৰাখিব লাগে পূৱফালে আমাৰ যিহেতু পূজা অৰ্চনা কৰা হয় সেয়ে আমি নিৰ্দিষ্ট দিশ চাই ঘৰ এটা বনাব লাগে অন্যহাতে ঘৰটো বনালে জলবায়ুৰ ওপৰত নিৰ্ভৰ কৰিব লগা হয় কিয়নো আমি যদি বাৰিষা চিজনত ঘৰটো বনাওঁ ঘৰটো উলিয়াব নোৱাৰোঁ তাৰ কাম কাজবোৰ কৰিব নোৱাৰোঁ আৰু সেই পকী ঘৰটো বনালে এটা ঘৰটোৰ যাতে কোনো ফুটায়েদি বাহিৰৰ জীৱ জন্তু যেনে আজিৰ দিনত প্ৰায় উৎপাত দেখিবলৈ পোৱা যায় বান্দৰৰ বান্দৰ যাতে সোমাই ঘৰৰ অন্যায় বা অনীতি কৰিব নোৱাৰে তাৰ বাবে তেওঁলোকক প্ৰ'টেকশ্যন দিব লাগে আৰু ঘৰটো আমি এনেকৈয়ে বনাব লাগে যে মোৰ কিমান সামৰ্থ্য আছে মোৰ উপাৰ্জন কি সেই উপাৰ্জনটোৰ ওপৰতে আমি ঘৰটো তৈয়াৰ কৰি উলিয়াব পৰা কৰিব লাগে অন্যথা বৰ্তমান বজাৰত যিখিনি বস্তুৰ দাম বাঢ়িছে সেই দামৰ ওপৰত আমাৰ কৰিবলগীয়া খৰচৰ পৰিমাণটো চাই ল'ব লাগিব যিটো খৰচ কৰিব পাৰি সেই খৰচৰ ওপৰতহে ঘৰ এটা আমি তৈয়াৰ কৰি উলিয়াব লাগিব আৰু যিহেতু বৰ্তমান আমি দেখিছোঁ যে চৰকাৰে কিছুমান আচঁনি দিছে সেই আচঁনিবোৰেই হ'ল ঘৰকূট যোজনা যিহেতু মানুহৰ কেঁচা ঘৰ আছিল আগৰে পৰা এতিয়া চৰকাৰে দেখিছে যে সেই কেঁচা ঘৰবোৰ ভাঙি তেওঁলোকে এক একোখন গাঁৱৰ প্ৰায়খিনি মানুহৰেই পকীঘৰ নিৰ্মাণ কৰি দিছে গাঁওবোৰত সাধাৰণতে কেঁচা ঘৰেই দেখা যায় আজিকালি চৰকাৰে দিয়াৰ লগতে যিবোৰ মানুহৰ আৰ্থিক অৱস্থা ভাল তেওঁলোকে নিজৰ অৰ্থ খৰচ কৰি পকা ঘৰ বনাই লৈছে এইদৰেই পকা ঘৰ চৈতন্য কৰি লৈছে